নিজ হাতেৰে যেতিয়া ৰং তুলিকাবোৰ তুলি লওঁ তুলি কেনভাছ এখনত ৰঙেৰে ভৰপূৰ কৰি দিম সেই আনন্দটোৰ নিচিনা আন বেলেগ আনন্দটো একোৱেই নাই কম্পিউটাৰ লেপটপ বা মোবাইলত যিবোৰ চিত্ৰ অঁকা হয় মানে ডিজিটেল পেইণ্টিং যিবোৰ থাকে আৰু নিজ হাতেৰে কৰা চিত্ৰবোৰ অঁকা সেই আনন্দ দুটাৰ মাজত বহুত পাৰ্থক্য আছে আৰু মোৰ মতেৰে সেই নিজ হাতেৰে অঁকাটো মই বেছি আনন্দ পাওঁ ডিজিটেল পেইণ্টিঙত এখন কেনভাছলৈকে সীমিত হৈ ৰৈ থাকে সেইখন এখন এটা কম্পিউটাৰ হওক এটা লেপটপ হওক এটা মোবাইল হওক তাতেই সীমিত তাতেই ৰৈ থাকে কিন্তু নিজ হাতেৰে কৰা চিত্ৰখন সেইখন কিন্তু এখন কেনভাছতেই সীমিত নহয় সেইখন মানুহ আপুনি সজাই থ'ব পাৰে সেইখন আপুনি বিক্রীয়ো কৰিব পাৰে মানুহে আপোনাৰ সেই ছবিখন দেখি আপুনি আপোনাৰ মৰমক আঁকোৱালিও ল'ব পাৰে আপোনাৰ চিত্ৰখনক লৈ যাবও পাৰে মই ভাবোঁ যে ডিজিটেল পেইণ্টিঙৰ কেনভাছটো কেৱল মোবাইল বা কম্পিউটাৰ বা লেপটপতে সীমিত আৰু নিজ হাতেৰে কৰা চিত্ৰসমূহ এখন কেনভাছত সীমিত হৈ নাথাকে আপোনাৰ কেনভাছ যিকোনো হ'ব পাৰে বস্তুৱেই হ'ব পাৰে সেয়া হয়তো এখন ৱাল হয়তো চকী নহয়তো এখন টেবুল নহ'লে বা এটা মাটিৰ পাত্ৰ নহ'লে বা এটা পাথৰ নাই এটা বটল যিকোনো বস্তু মানে যিকোনো বস্তুৱে আপোনাৰ এখন কেনভাছত পৰিণত হৈ পৰিব যদি আপুনি নিজ হাতেৰে চিত্ৰখন আঁকিব খোজে সেয়ে মোৰ বোধেৰে নিজ হাতেৰে কৰা চিত্ৰসমূহ মই বেছি ভালপাওঁ কাৰণ আপুনি এখন যিকোনো বস্তু এটা কেনভাছত পৰিণত কৰি বহুত ধুনীয়াকৈ সজাই ৰাখিবও পাৰে কিন্তু ডিজিটেল পেইণ্টিঙত আপুনি নোৱাৰে সেইটো এটা আপুনি কোনো এটা বস্তুত মানে পৰি কেনভাছত পৰিণত কৰিব নোৱাৰে ডিজিটেল পেইণ্টিংত আপুনি কলহ এটাত ছবি আঁকিব নোৱাৰে আপুনি এটা পাথৰত ছবি আঁকিব নোৱাৰে আপুনি এটা ৱালত ছবি আঁকিব নোৱাৰে কিন্তু আপুনি নিজ হাতেৰেই কিন্তু সেইটো আঁকিব পাৰে সেয়ে ভাবোঁ মোৰ মতে চিত্ৰ আঁকিবলৈ নিজ হাতেৰে অঁকা চিত্ৰখনি বেছি ভাল